মই বট'ৰ হেডফোনডালেই গোটেইখিনি বস্তুটো এতিয়া ঠিকেই পাইছোঁ মই যিমানখিনি পইচা তাত খৰচ কৰিছিলোঁ তাতকৈ মই বেছি প্ৰডাক্টটো বেটাৰে পাইছোঁ তাৰ চাউণ কুৱালিটী বেটেৰী কুৱালিটী ৰেঞ্চ চবখিনি তাৰ ঠিকে আছে আৰু বস্তুও